মই প্ৰথম গীত গাবলৈ আৰম্ভ কৰিছিলোঁ প্ৰথম মই গীত শুনিছিলোঁ ৰে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ৰেডিঅ'ত যিখিনি গীত প্ৰচাৰ হৈছিলে বিশেষকৈ পূৱাৰ ভক্তিগীত প্ৰভাতী অনুষ্ঠানৰ দুপৰীয়া গীতিমঞ্জুৰী এনেকৈ বিভিন্ন অনুষ্ঠানত যিবোৰ গীত ৰেডিঅ'যোগে প্ৰচাৰ হৈছিলে সেই ৰেডিঅ'যোগে প্ৰচাৰ হোৱা গীতসমূহ মই নিজে কিছু কিছু আয়ত্ব কৰিছিলোঁ গাইছিলোঁ কিন্তু সেই গীত গাই কিমান আগবাঢ়ি যাম বা সেইখিনি ভৱিষ্যত মই কিবা গায়ক হ'ম এই পৰিকল্পনা নহয় কিন্তু গীতৰ প্ৰতি এটা আকৰ্ষণ আছিলে গীত মই বৰ আন্তৰিকতাৰ ভাল পাইছিলোঁ সেইকাৰণে গীত শুনি বৰ ভাল পাইছিলোঁ আৰু লগে লগে গাবলৈ লৈছিলোঁ ৰেডিঅ'ত প্ৰচাৰ হোৱা গীতখিনিয়েই এই মোৰ প্ৰথম গীত গোৱাৰ উৎস বিশেষকৈ প্ৰভাতী অনুষ্ঠানত যিবিলাক ভক্তিগীত প্ৰচাৰ হৈছিলে তাৰ ভিতৰত অসমৰ স্ৱনামধন্য লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠকদেৱৰ কেইটিমান গীতে মোক বিশেষ আকৰ্ষণ কৰিছিলে আৰু সেই গীতখিনি তেখেতৰ সেই গীতখিনি অনুকৰণ কৰিবলৈ চলাইছিলোঁ তাৰে প্ৰথম গীতটো আছিলে অ' সকলো দুনীয়া দুখ অ' তাতে মনমানি সুখ অ' বিমুখ ভৈলি ঈশ্ৱৰত অ' মায়া ৰোজ পিয়া মালা সদা প্ৰাণ জ্ৱালা কালা সুখ ভ্ৰম মিলিলা দুখতো বিমুখ ভৈলি ঈশ্ৱৰত ইয়াৰ পিছতে আকৌ গ্ৰামোফোন ৰেকৰ্ডযোগে মাইকত বিভিন্ন গীত শুনোৱে তেতিয়া বিয়া বিয়াসমূহত মাইক বজাইছিলে আৰু সেই মাইকত বিভিন্ন ৰেকৰ্ড ৰেকৰ্ডৰ যোগে গীতসমূহ বাজিছিলে সেই গীতসমূহ

গানৰ চৰ্চা কৰিছিলোঁ তাত বিভিন্ন গীত শুনিছিলোঁ তাৰ ভিতৰতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত ৰামেশ্ৱৰ পাঠক আৰু ধনদা পাঠকৰ কামৰূপী লোকগীত আৰু দ্ৱীপেন বৰুৱাৰ দেৱৰ চিনেমাৰ গীতসমূহ বোলছবি কথাছবিৰ গীতসমূহ আৰু তেনেধৰণে বিহুগীত খগেন মহন্তদেৱৰ সেই গীতসমূহ শুনি সেই গীতসমূহকো অনু অনুকৰণ কৰিছিলোঁ যেনে খগন মহন্তদেৱৰ অ' ধনশিৰি পাৰে হৈ ধপলিয়াই আহিলোঁ জিৰালোঁ কলিয়াবৰত তোমাকে বিচাৰি ঘৰ বাৰী এৰিলোঁ অ' তোমাক নাপালোঁহি ঘৰত